হয় কওকচোন হয় হয় অলপ কৰোঁ হয় হয় হয় হয় হয় মানে হয় হয় হয় আপোনাৰ কিমান দিন হ'ল এই ব্যৱসায়টো কৰা হয় হয়

হয় নিশ্চয় নিশ্চয় উচিত মূল্যৰ বিনিময়ত দিব পালে ভালে পাওঁ মানে বাহিৰত দিয়াতকৈ হয় আপুনি এ মই আপোনাৰ লগত যোগাযোগ কৰিম

ঠিক আছে ঠিক আছে ধন্যবাদ